ভাৰতৰ আটাইতকৈ প্ৰখ্যাত সাংস্কৃতিক পৰম্পৰা বুলি ক'বলৈ গ'লে আমাৰ ইয়াতে বয়োজ্যেষ্ঠসকলক সন্মান কৰা হয় তেওঁলোকৰ মানে আশীৰ্বাদ বিচৰাৰ এটা শক্তিশালী পৰম্পৰা আছে তেওঁ লগত একেলগে বসবাস কৰা একেলগে খাদ্য সম্ভাৰ গ্ৰহণ কৰা সেইবিলাকেই আছে এটা আমাৰ মানে ইয়াৰ এটা সাংস্কৃতিক পৰম্পৰা তাৰপাছত আছে আমাৰ ইয়াত আছে আপোনাৰ আধ্যাত্মিকতা বুলি ক'লে আমাৰ ইয়াত ভাওনা সভা কৰা হয় পূজা পাতল কৰা হয় এতিয়া ভাওনা সভা পূজা পাতল লোক লোকিশ্বাসো আছে এইবিলাক যে যে পূজা পাতল কৰা ভাওনা বাঁহ কৰা সকাম লগাম পৰা আদি কৰি এইবিলাক এটা ডাঙৰ এটা পৰম্পৰা এইবিলাক বিশ্বাস আমাৰ ভাৰতীয় সংস্কৃতিৰবিলাক যে আমি পূজা পাতল কৰিলে কিবা এটা ভাল হ'ব কিবা এটা কি হেৰি হ'ব সেইটো এটা হয় তাৰপাছত আকৌ গ'লে আমাৰ ভাৰতীয় সাংস্কৃতিক ভিতৰত পৰে সত্ৰীয়া সত্ৰীয়া নৃত্য তাৰপিছত পৰিব আপোনাৰ তিয়া সত্ৰীয়া নৃত্য আছে ব আকৌ অসমৰ আমাৰ বিহু তাৰপিছত এনেকৈ চাবলৈ গ'লে কৰ্ণাটকৰবিলাক আছে তামিলনাডুৰ এনেকৈ চবৰে চবৰে মানে চব দেশৰে এটা এটা মানে কালচাৰেল মানে কি বেলেগ বেলেগ পৃথক পৃথক এটা সাংস্কৃতিক মানে হেৰি পৰম্পৰা আছে কিন্তু আন দেশতকৈ চাবলৈ গ'লে আমাৰ ইয়াৰ মানে ভাৰতৰ বহুতখিনিয়ে পৃথক যেনেকৈ আমাৰ ইয়াত মানে মহিলা আৰু পুৰুষৰ মাজত এবাৰেই বিয়া হয় যেতিয়ালৈকে মানে স্বামীজন জীয়াই থাকে তেতিয়ালৈকে মহিলাগৰাকীয়েও মানে এবাৰেই একেলগেই তাৰমানে মৰালকেই থাকে কিন্তু বাহিৰৰ দেশত সেনেকুৱা এটা নহয় এজন স্বামী স্বামী থকা চত্ত্বেও তাৰমানে দুই নম্বৰ এজন তিনি নম্বৰজনৰ লগত তেওঁলোকে মানে বিবাহপাশত আৱদ্ধ হ'ব পাৰে কিন্তু আমাৰ ইয়াত ভাৰতবৰ্ষত সেইটো নহয় কেতিয়াও তাৰমানে আৰু তাৰমানে আপোনাৰ চাবলৈ গ'লে ইয়াত ভাওনা চাওনাটো কৰা হয়েই খোল তাল বজোৱা হয় এইবিলাকেই কৰা হয় আৰু আবেলা এইবিলাক বিশ্বাস সেইখিনিয়ে আছে আমাৰ